ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হ'লে প্ৰথম কথাটোৱে আহি পৰে খৰচ ইনভেষ্টমেণ্ট সাধাৰণতে ব্যৱসায়টো আৰম্ভ কৰিবলৈ আমি খৰচ কৰাৰ আগতে সকলো কথা চালি জাৰি চাব লাগিব প্ৰথম কথাটো হৈছে আমি যিমান কিমান টকা খৰচ কৰিম ক'ত খৰচ কৰিম আৰু কিয় খৰচ কৰিম সেই প্ৰতিটোৰে কাৰণ আমি জানিব লাগিব আৰু তাৰপাছত আমি খৰচ কৰাটো উচিত হ'ব আৰু সেয়া জানিলেও নহ'ব কিমান আমি যিমান খৰচ কৰিম তাৰ লাভ কিমান হ'ব আমি খৰচৰ খৰচ যদি লাভতকৈ যদি খৰচেই বেছি থাকে তেতিয়াহ'লেতো বিজনেচটো কৰি লাভ নাই প্ৰথম কথা চাব লাগিব আমি আমাৰ লাভ কিমান হ'ব সেয়াই